মাহেকত বা বছৰেকত তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰাই থাকে সেইটো অনুসাৰে আমাৰ স্বাস্থ্য কেন্দ্ৰবিলাকেও যথেষ্ট সহায় কৰে আৰু যি যি যিসকল শিক্ষিত লোক তেওঁলোকে মানে যিসকল অশিক্ষিত লোক বা তেওঁলোক মানে নিৰক্ষৰ তেওঁলোকক কয় যে তেওঁলোকে গৈ স্বাস্থ্যটো পৰীক্ষা কৰক বা

তেওঁলোকে স্বাস্থ্যকৰ্মীসকলেও আমাৰ ইয়াত ভিজিট দিবলৈ আহি থাকে আৰু সেইটো সেইটো কাৰণে মানে সচেতন বুলিয়েই ক'ব বিচাৰোঁ কাৰণ আৰু মানে যিখিনি হয় আমিও নিজে আমি হেল্থৰ কাৰণে বহুত বেছি আমাৰ হেল্থটো

স্বাস্থ্য কেনেকৈ পৰীক্ষা কৰিব লাগে মই তেনেকৈ লৈয়ো যাওঁ মেডিকেললে কিছুমান আৰু যিহেতু

যিসকলে মানে সচেতন নহয় তেওঁলোকক মানে আমি কওঁ যে আপোনালোকে পানীখিনি ভালকৈ খাব ফিল্টাৰ কৰি খাব যিহেতু গাঁও অঞ্চলত সকলোৱে বালি ফিল্টাৰ কৰি পেলাই খায় যে বালি ফিল্টাৰ কৰাৰ উপৰি ভিতৰত আকৌ এবাৰ ফিল্টাৰ কৰি পেলাই খাব লাগে

জিমতটো মানে যোৱা নহয় যিহেতু সেইটো কাৰণে মানে যিখিনি কাম কৰি থকা হয় সেই কামখিনি আমাৰ স্বাস্থ্যটো বহুতখিনি ডেভলপ কৰে আৰু সেইটো কাৰণে আমাৰ গাঁৱৰ মানুহখিনি বিশেষকৈ অকণমান স্বাস্থ্যৰ প্ৰতি সচেতন হয় আৰু যিসকল নহয় তেওঁলোকক আমি গাইড কৰোঁ যে তেওঁলোকে মেডিকেলত গৈ পেলাই সেইখিনি তেওঁলোক সচেতন হয় আৰু ইমানতে সামৰিছোঁ ধন্যবাদ বেছি হ'ল নে